অঁ বাইদেউ নমস্কাৰ অঁ এইটো তেজপুৰ মেডিকেল কলেজত লাগিছেনে অঁ মই দুটামান কথা জানিবলগীয়া আছিলে মোৰ মানে এপেণ্ডিক্সৰ অপাৰেশ্যন কৰিবলগীয়া আছিল চাৰ্জাৰী কৰিব লগা আছিল তাত ভাল ডক্টৰ পোৱা যাব নহয়

হয় কেতিয়া কেতিয়া বহে তেখেত হয় সময়টো হয় হয় হয় বাকী আৰু এপইণ্টমেণ্ট ল'ব লগা আছিলে ডক্টৰৰ এপইণ্টমেণ্টটো কৰাই দিব হয় বাইদেউ

হয় বাকী পৰীক্ষা নিৰীক্ষাখিনিটো তাতেই হ'ব চব মই কাইলৈ দহটামান বজাতে যাম এদিনতেতো হৈ যাব চাগৈ

ঠিক আছে মই কাইলৈ গৈ আছোঁ বাৰু ঠিক আছে ধন্য়বাদ হয়